মোৰ ক্ষুদ্ৰ ব্যৱসায়টো মানে বহুত মই সফল হৈছোঁ আৰু সেই সফল হোৱাৰ কাৰণে মোৰ বহুত লাভ হৈছে আৰু মই স্বাৱলম্বী হৈছোঁ মানে আমাৰ গাঁৱৰ মোৰ মানে ব্যৱসায়টো দেখি সকলোৱে মানে প্ৰশংসা কৰিছে আৰু মই যিবিলাক মানে দোকানত বস্তু থওঁ সেইবিলাক মানে মোৰ বহুত ভাল ভাল মানে বস্তু থওঁ আৰু সেইবিলাক মানে সেইবিলাক ব্যৱহাৰ কৰি বহুত মানুহ মানে ভাল পাইছে আৰু সেইবিলাকৰপৰা মই বহুত মানে সফল হৈছোঁ আৰু বহুতেই মানে মোক মানে ব্যৱসায়টো আৰু আগবঢ়াই নিবলৈ ডাঙৰ কৰিবলৈ মানে মোক উৎসাহ দিছে আৰু মোক দেখি বহু গাঁৱৰ ডেকা মানে মহিলা সকলোৱে মানে তেনেকৈয়ে মোৰ নিচিনা মানে আগবাঢ়ি যাবলৈ মোৰ নিচিনা ব্যৱসায়টো কৰিবলৈ মানে সফল হ'বলৈ সকলোৱে চেষ্টা কৰিছে আৰু মোকো মানে বহুত আন্তৰিকতাৰে মানে সমৰ্থন জনাইছে যে আপুনি ব্যৱসায়টো বহুত আগবাঢ়ি গৈছে বহুত ভাল ভাল আপুনি বস্তু থৈছে যিবিলাকৰপৰা আমাৰ বহুত মানে ভাল হৈছে যিবিলাকে আমাক বহুত মানে ভৱিষ্যতে আমাক মানে ব্যৱহাৰ বস্তুবিলাক ব্যৱহাৰ কৰি আমি ভাল পাইছোঁ আৰু সেইবিলাকৰ পৰা আমি বহুত লাভ পাইছোঁ আৰু সেইবিলাকৰপৰা মোৰ ক্ষুদ্ৰ ব্যৱসায়টো বহুত স্বাৱলম্বী হৈছে আৰু সেইবিলাক দেখি আমাৰ গাঁৱৰ মানে মানুহবিলাকে মানে ভাল পাইছে আৰু মোৰ নিচিনাকৈয়ে মানে ব্যৱসায়টো আগুৱাই যাবলৈ মানে চেষ্টা কৰিছে আৰু তাকে দেখি মোৰো ভাল লাগিছে মানে মই যেনেকৈ সফল হৈছোঁ ব্যৱসায়টো কৰি সেই ব্যৱসায়টো কৰি যেনেকৈ মই স্বাৱলম্বী হৈছোঁ সেইটো কাৰণে মানে মোৰো ভাল লাগিছে আৰু মানে গাঁৱৰ যে মই এনেকুৱা এটা মানে ব্যৱসায় কৰি মানে সফল হৈছোঁ ভাল পাই আছে সকলোৱে সেইটো কাৰণে মোৰো ভাল মনটো ভাল লাগিছে আৰু মানে গাঁৱৰ সকল মানে বহুত মানুহে মানে ডেকা মহিলাসকলে মানে সেইটো কৰিবলৈ মানে চেষ্টা কৰিছে তাকো দেখি মোৰো ভাল লাগিছে যে মই এইটো কাম আগবঢ়াই দিয়াৰ কাৰণে এই ব্যৱসায়টো আগবঢ়াই দিয়াৰ কাৰণে মানে সকলোৱে ভাল পাইছে আৰু সকলোৱে সেইটো কৰিবলৈ চেষ্টা কৰিছে যদিও মোৰ নিচিনা কৰিবপৰা নাই কিন্তু কৰিবলৈ চেষ্টা কৰিছে সিহঁতি আৰু ভৱিষ্যতেও সিহঁতি সেই কৰিব পাৰিব সেইটোকে মানে মোৰ ভাল লাগিছে আৰু আৰু মই যিবিলাক মানে বস্তু আনোঁ বজাৰৰপৰা সেইবিলাক বস্তু মানে ব্যৱহাৰ কৰি মানে সকলোৱে ভাল পাইছে বুলি কোৱা দেখে মোৰ মনটো বহুত মানে ভাল লাগিছে আৰু সেইকাৰণে মানে মই ভাল ভাল বস্তু কোৱালিটি মানে ভাল ভাল বস্তু মানে আনিবলৈ মই চেষ্টা কৰিছোঁ বজাৰৰপৰা আনি মানে মই ক্ষুদ্ৰ মানে ক্ষুদ্ৰ ব্যৱসায়টো আগবাঢ়ি যাবলৈ সমাজক মানে কেনেকৈ মানে অৰিহণা যোগাব পাৰোঁ কেনেকৈ মানে গাঁৱৰ মানুহবিলাক মই মানে বস্তুটো দি মানে সহায় কৰিব পাৰোঁ ভাল বস্তুটো দি আৰু কেনেকৈ মানে মই সেই মানে বস্তুটো ভাল পাইছে বুলি মানুহে কোৱা কৰিব পাৰোঁ সেইটোৱে মোৰ মানে যশস্যা হৈছে মোৰ মানে ভাল লাগিছে আৰু সেইটোও কৰিবলৈ মানে বহুতে চেষ্টা কৰিছে গাঁৱৰ ডেকাসকলে বা মহিলাসকলে সেইটো দেখি মোৰ আৰু মানে ভাল লাগিছে সেইকাৰণে মোৰ মানে সেইটো ভাল লগা দেখি মোৰ মনটো বহুত আনন্দিত হৈছোঁ আৰু মানুহে প্ৰশংসিত কৰাটো এটা বহুত আনন্দৰ কথা আৰু মই সেইটো কাৰণে মোৰ ব্যৱসায়টো আগুৱাই ক্ষুদ্ৰ ব্যৱসায়টো মানে মই আগুৱাই যাব পাৰিছোঁ আৰু ভৱিষ্যতেও মানে মই আগুৱাই যাম বুলি আশা মানে কৰিছোঁ আৰু আৰু এনেকৈয়ে মানে ভাল ভাল কোৱালিটি বস্তু আনি মই বিক্ৰী কৰি বজাৰৰপৰা আনি কম মূল্যত মানে দি পেলাই মই ব্যৱসায়টো আগুৱাই যাম বুলি মই আশা কৰিছোঁ আৰু মোক দেখি সকলোৱে যেন এনেকৈ আগবাঢ়ি যায় সেইটো মানে মই চেষ্টা কৰিছোঁ আৰু